মোৰ ভাইটি দুটা আছে ভণ্টী এজনী আছে আমি গোটেইকেইটা প্ৰায় একেই দেখাই শুনাই আচাৰ আচৰণৰ ফালৰ পৰা যিহেতু একেটা পৰিৱেশতে আমি ডাঙৰ দীঘল হৈছোঁ আৰু একেখিনি সংস্কাৰে আমি লাভ কৰিছোঁ ভণ্টীজনী অকণমান উৎপতীয়া খঙাল তাই বৰ বেছি ঘূৰা ফুৰা কৰি ভাল পায় ৰান্ধি ভাল পায় আৰু ভাইটিগিটা তাৰ ওলোটা দুইটা অলপ শান্ত স্বভাৱৰ এটাতো বহুত গহীনেই বৰ বেছি কথা নাপাতে কথা পাতিলেও নিৰ্দিষ্ট বিষয়ত যি কামত যায় সেই কামৰ কথাই পাতে আৰু তাতো একেবাৰে লাজুকীয়াই সি অচিনাকী মানুহৰ লগত কথা পাতিবলৈ বিশেষকৈ ছোৱালী মানুহৰ ওচৰত তাক যদি বহোৱাই থোৱা হয় তেতিয়াহ'লে সি যে ছোৱালীকেইজনীক মাতিব অচিনাকী হ'লে সেইটো সপোনৰো অগোচৰ তাৰ পাছত ভণ্টীজনী সেই কৈছোৱেই ভণ্টী ফুৰি ভাল পায় তাই স্কুটীখন লৈ লগৰ স্কুটীখন লৈ লগৰ ছোৱালীৰ লগত ঘূৰিব ফুৰিব ক'ৰবাত যাব ৰেষ্টুৰেণ্টত খাব পাহাৰত ঘূৰিবলৈ যাব ওচৰত পাহাৰ আছে সেইবিলাকেই তাইৰ কাম আৰু ভাইটি এটায়ো বাৰু বাইক চলাই ভাল পায় আচৰণ আমাৰ চবৰে একেই গোটেইকেইটাৰে সি বাইক বহুত বেছি স্পীডো নচলাই বাৰু তথাপিও সি মন বেয়া লাগিলে কি কৰে দাদা চাবিটো দিয়া মই এনেই অকণ মনটো ভাল লগাই আহোঁ বুলি কৈ বাইকখন লৈ নদীৰ কাণে কাণে মথাউৰিটোৰ পৰা গৈয়ে আহিব নহ'লে লগৰ ল'ৰা কাৰোবাৰ ঘৰলৈকে যাব লগৰ কোনোবা এটাক উঠাই কৰ'বাত গৈ ঘূগুনী পকৰি খাই আহিব সেই তেনেকুৱা কামবিলাককেই সি কৰে বাকী ডাঙৰ ভাইটিটো সি বিশেষকৈ তাৰ কম্পিউটাৰৰ ওপৰত ৰাপ সি কম্পিউটাৰত কাম বনবোৰ ভালদৰে জানে কাৰণে ওচৰ চুবুৰীয়াই তাক বিভিন্ন কামৰ কাৰণে তাগিদাই দিয়ে আচলতে বিশেষকৈ আজিকালি স্কুলবিলাকত যে এই কিবা কিবি কাম কৰিব লগা থাকে এই আমাৰ ওচৰৰ শিক্ষকসকল আহি তাক একেবাৰে নেৰা নেপেৰাকৈ আহি ধৰেহি এই বোলে আজি আমুকতোহে অনলাইন কৰি দে তামুকটোহে অনলাইন কৰি দে তেনেকুৱা অৱশ্যে সি দোকান এখন খুলি আছে বাৰু কমন চাৰ্ভিজ চেণ্টাৰ এই যিটো চৰকাৰী চেণ্টাৰ আছে তাতে সি সেই ওচৰৰ মানুহবিলাকক বহুত মাটিৰ কাম কৰিলে বসুন্ধৰা তাৰপিছত শিক্ষকসকলৰ পৰ্টেলবিলাকত কাম কিবা কিবি কৰিব লাগে সেইবিলাক কৰি দিয়ে আজিকালিতো নতুন নতুন টেব্লেট দিছে সেইবিলাকো সি সহায় কৰে শিক্ষকসকলক বিশেষকৈ পি এম দি দিশা আঁচনিৰ অধীনত ওচৰৰ স্কুলবিলাকত সি ডিজিটেল সাক্ষৰতাৰ অভিযানৰ যিখিনি প্ৰগ্ৰেম হৈছিলে সেই প্ৰগ্ৰেমখিনিত সি ওচৰৰ বিদ্যালয়বিলাকৰ ছাত্ৰ ছাত্ৰীসকলৰ লগত মত বিনিময় কৰি সিহঁতক সেই ট্ৰেইনিং শ্ৰেইনিং দিছিলে তেনেকৈয়ে সি তাৰ কৰ্মক্ষেত্ৰত আগবাঢ়ি গৈছে আৰু সৰু ভাইটি এতিয়া বৰ ডাঙৰ হোৱা নাই সি সি ককায়েকৰ লগতে দোকানতে থাকে আৰু অলপ চলপ কাম বন শিকিছে সি লাহে লাহে তাকে আৰু